হেল্ল' হয় কোনে কৈছে ৰামচন্দ্ৰ ৰামচন্দ্ৰ কোন অঁ হয় হয় কওকচোন কিয় ফোন কৰিলে বা আপুনি

বাথৰুমৰ ন নাইন বিৰ ওচৰতে বাথৰুমটো আছে বাৰু অঁ আচ্ছা আচ্ছা নাই হয় সমস্যাটোৰ বিষয়ে গম পাইছোঁ বাৰু আমি আমি প্ৰিঞ্চিপাল ছাৰক তেনেকৈ খবৰ দিছোঁ ছাৰক জনাইছোঁ তেনেকৈ সমস্যাটো হৈছে বুলি তেওঁ কৈছে অতি শীঘ্ৰেই এই সমস্যাটো সমাধান কৰিব তেওঁ চ' সেইবাবে চিন্তা কৰিব নালাগে দুই এদিনৰ ভিতৰতেই এইটো সমস্যা সমাধান হৈ যাব বাৰু লাইট দুটা বেয়া আৰু কি ফেন এখন বেয়া ন কোনটো ৰুম নম্বৰ কি কৈছিলে নাইন বি ন আচ্ছা আচ্ছা ফেনখন বাৰু ফেনখন আমাৰ আৰু কেবাটা ৰুমৰো বেয়া হৈ আছে চ' সেইয়া অনা ব্যৱস্থা কৰিছোঁ আৰু লাইটটো বাৰু কাইলৈ ভিতৰতেই ঠিক কৰি দিয়া হ'ব বাৰু চিন্তা নকৰিব আপোনাৰ ক্লাছ কৰিবলৈ অসুবিধা নহয় যাতে সেইখিনি আমি ব্যৱস্থাটো কৰি দিম পাচাবৰ গোন্ধটো নাই নাই পানীৰ ব্যৱস্থাটো প্ৰিঞ্চিপাল ছাৰক জনোৱা হৈছেটো সেইবাবে তেওঁ কৈছে কিবা এটা কৰিবলৈ অতি শী অতি শীঘ্ৰেই এইবোৰ সমস্যাবোৰ সমাধান হৈ যাব চিন্তা নকৰিব হয় নাই নিশ্চয় নিশ্চয় এইটো কাইলৈ অহাকাইলে ভিতৰতে হৈ যাব নিশ্চয় অতি শীঘ্ৰে অঁ ঠিক আছে